মই দৌৰা পথটো হৈছে পি ডব্লিউ ডি পথ মই সদায় এই পথটোত ৰাতিপুৱা আৰু আবেলি দৌৰিবলৈ যাওঁ ৰাতিপুৱা দৌৰিবলৈ যাওঁতে মই নানান মানুহক লগ পাওঁ আৰু সেই মানুহখিনিৰ সৈতে মই দৌৰোঁ প্ৰায় এঘণ্টা সময় তেওঁলোকৰ লগত এই চাৰি কিলোমিটাৰ পাঁচ কিলোমিটাৰ মই দৌৰোঁ